মই কাষ্টমাৰ হয় এই ফ্লিপকাৰ্টৰ ভাইটি নহয় জানো তুমি অঁ মই বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ তুমি দিয়াহি নাই যে সময়মতে মই জোতাযোৰ এপ্লাই হেৰি কৰিছিলোঁ অনলাইন কৰি অঁ হেৰি কৰিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ ডেলিভাৰী কালি আছিলে আজিলৈকে নাই এনেকৈ কৰিলে কেনেকৈ হ'ব ন বস্তুটো অৰ্ডাৰ কৰা মতে সময়ত পাব লাগে প্ৰব্লেমটো মোৰো আছে ন প্ৰত্যেকৰে প্ৰব্লেম আছে কাৰণো প্ৰব্লেম নোহোৱা আছে খালী সময়মতে বস্তুটো পাব লাগে মই

অঁ হেৰি তুমি আহি পালেই মোলৈ ফোন কৰিবা দেই

আজি নহ'ব আৰু আজি টাইমটো এতিয়া গ'লেই অঁ হ'ব বাৰু খালী কাইলৈ কাইলৈ কাইলৈ দিয়াৰ ব্যৱস্থাটো কৰিবা অঁ হ'ব